শিল্পকৰ্মূহৰ জৰিয়তে একোখন সমাজক প্ৰতিনিধিত্ব কৰিব পাৰি এই শিল্পকৰ্মসমূহেই আমাক পূৰ্বৰ পূৰ্বপুৰুষসকলৰ জ্ঞানেই হওক বা আমাৰ ইতিহাসৰ বিষয়ে জ্ঞান প্ৰদান কৰে এই শিল্পকৰ্মসমূহত ব কঠোৰ পৰিচ শ্ৰমৰ ফলত গঢ় লৈ উঠে আৰু এইসমূহৰ জৰিয়তে আমি তেওঁলোকৰ শিল্পকৰ্মীসকলৰ জ্ঞান বা দক্ষতাৰ বিষয়ে আমি উমান পাওঁ আৰু এই এই শিল্পকৰ্মসমূহত বিভিন্নজন ব্যক্তি নিয়োজিত হৈ থাকে ফলত তেওঁলোকে জীৱা জীৱিকা উপাৰ্জনৰ এটা পথ আহৰণ কৰে আৰু তাৰ জৰিয়তে এটা পৰিয়াল সুন্দৰভাৱে বাস কৰিব পাৰে গতিকে আমাৰ পূৰ্বপুৰুষসকলৰ বা আমাৰ আগৰ যি আগৰ সাহিত্য সংস্কৃতি আৰু বিভিন্ন ৰীতি নীতিৰ বিষয়ে আমি জ্ঞান আহৰণ কৰিবৰ কৰিবলৈ হ'লে এই শিল্পকৰ্মসমূহক আমি মানে মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰোঁ আৰু ইতিহাসবিধসকলেই হওক বা সমালোচকসকলেই হওক এই শিল্পকৰ্মসমূহৰ জৰিয়তেই আমাৰ ইতিহাসৰ বিষয়ে জ্ঞান আহৰণ কৰে আৰু পূৰ আৰু সেই সেই জ্ঞানসমূহ আহৰণ কৰি তেওঁলোকে বৰ্তমান প্ৰজন্মৰ মাজত মানে জ্ঞানসমূহ প্ৰদান কৰে গতিকে এই শিল্পকৰ্মসমূহক আমি মাষ্টাৰ পিছ বুলি ক'ব পাৰোঁ কাৰণ এইসমূহৰ জৰিয়তে আমি আমাৰ ইতিহাসৰ বিষয়ে আমাৰ পূৰ্বপুৰুষৰ বিষয়ে আমাৰ সাহিত্য সংস্কৃতি ৰীতি নীতি আচাৰ ব্যৱহাৰ বিভিন্ন কৰ্ম আদিৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰোঁ